কিতাপ আলোচনীয়ে শিশুৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰথম মাতৃভাষা শিকাৰ পৰা শিশুৱে শিশুক আমি কিতাপৰ অ আ ক খ শিকোৱাৰ পৰা ধৰি প্ৰতিজন শিশুকে আমি ধৰক এই মাতৃভাষা শিকোৱাটো বা কিতাপৰ জৰিয়তে আমি তেখেতলোকক শিক শিক্ষাটো দিব লাগে বা ভাষাটো শিকাব লাগে আলোচনী বা কিতাপৰ জৰিয়তেই তেখেতলোকৰ যিখিনি মানে বিকাশ সেইখিনি ধৰক আৰম্ভ হয় ধৰক স্কুলতো কিতাপেই প্ৰয়োজন বা আলোচনীৰ দ্বাৰা সাধু কথা নীতি শিক্ষাৰ যিকোনো কথা প্ৰত্যেকটো কথাই মানে আলোচনীৰ পৰা শিকিব পাৰে বা কিতাপৰ জৰিয়তে প্ৰত্যেকটো কথা বা প্ৰত্যেকটো ভাষা প্ৰত্যেকটো বস্তুৱেই কিতাপৰ জৰিয়তেই তেখেতলোকে প্ৰথম আয়ত্ত কৰে সেইখিনি শিকিবলৈ হ'লে আমাক কিতাপ বা আলোচনীৰ যথেষ্ট প্ৰয়োজন আছে আমাক কিতাপ আলোচ কিতাপ আৰু আলোচনী আমাক লাগিবই সেই কিতাপ আলোচনী যে আমাৰ ল'ৰা ছোৱালীয়ে ধৰক ভাষাটো বা শিক্ষাটো আগবঢ়াই আগবাঢ়ি যাবৰ কাৰণে সেই কিতাপৰ জৰিয়তে বা আলোচনীৰ জৰিয়তে আমাৰ শিশুসকল আগবাঢ়ি যাব লাগিব বা আগবাঢ়ি যাব পাৰে বা আগবাঢ়ি গৈছেও যদি আমি কিতাপ নপঢ়ো বা আমাৰ ল'ৰা ছোৱালীক যদি আমি কিতাপৰ বিষয়ে জ্ঞান নিদিওঁ তেতিয়াহ'লে সেই শিক্ষাখিনি তেখেতলোকে আহৰণ কৰিব নোৱাৰিব যদি তেখেতলোকক আমি মানে কিতাপ আমি পঢ়িবলৈ অভ্যাস কৰাওঁ তেতিয়াহ'লে তেখেতলোকে মানে সদায় কিতাপখন মিলিবলৈ বা সদায় কিতাপখন পঢ়িবলৈ তেখেতলোকৰ এটা মনত আগ্ৰহ থাকিব সেইকাৰণে আমি ভাবোঁ মানে কিতাপ বা আলোচনী শিশু বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে সেইকাৰণে আমি কিতাপ আৰু আলোচনী মানে শিশুসকলক ল পঢ়াবলৈ বা শিক্ষা দিব কাৰণে আমি কিতাপ আৰু আলোচনী আমাক প্ৰয়োজনীয়তা যথেষ্ট আছে